অঁ ছাৰ কওক বস্তু এই চাউল দাইল এইবিলাক ন ৰাচনবিলাকটো পাইছোঁ বাৰু ৰাচনবিলাক ঠিকেই আছে এই মানে কিছুমান বেলেগ বস্তু এইবিলাক মহ বেছি ওলাইছে মহৰ মহ খেদোৱা ধূপ তাৰপৰা এই কাপোৰ কানি মানে আঁঠুৱা চাঁঠুৱা এইবিলাকৰ ব্যৱস্থাটো কৰিব পাৰিলে ভাল আছিলে অলপ এইবিলাকৰ আমাৰ ইয়াত চাওক এতিয়া এৰিয়া চাই ন মানুহবিলাক কেম্পে কেম্পে আছে এতিয়া এটা কেম্পত আপুনি অনুমান কৰিলে ষাঠি সত্তৰজনমানটো আছে তেনেকুৱা এতিয়া আপোনাৰ ছয় সাতটা কেম্প আছে এতিয়া আপুনি চাৰিশ পাঁচশমান মানুহৰ কাৰণে দিব লাগিব আৰু চাৰিশ পাঁচশ মানুহৰ কাৰণে আপুনি দিলেহে জুৰিবগৈ বস্তুটো

স্কুলত স্কুলত আৰু ওখ জেগাবিলাকত আছে আৰু মানে ৰাস্তা ৰাস্তাৰ ওচৰতো দুটামান কেম্প আছে মুকলিকৈ থকা ব্যৱস্থা মানে চাওক আমাৰ ইয়াত কেম্পৰ মানে স্কুলবিলাকত জেগা জেগা একদম নাইকিয়াই হৈছে ছাৰ আমি মানুহখিনিক আনিপিনে ৰাখিম ক'ত ওখ জেগাটোতে এতিয়া যেনেতেনে থাউনি পোৱাকৈ মানে অলপ হেৰি কৰি থোৱা হৈছে আৰু ছাৰ স্কুলতো এসোপা আনি যদি ভৰাই দিওঁ কেম্প নিচিনাই বনাই থোৱা আছে বাৰু এতিয়া পাল চালৰ ব্যৱস্থা কৰা হৈছে এতিয়া একেটা একেখন স্কুলতে তাৰমানে যদি আমি চবকে ভৰাই দিওঁ তেতিয়া বৰ দিগদাৰ হ'ব মানে সেইকাৰণে ভাগ ভাগ কৰি থৈছোঁ আৰু খোৱা খোৱাৰ অসুবিধা হোৱা নাই এতিয়ালৈকে ৰেচনবিলাক পায়ে আছোঁ মানে চব অঁ জোখত পাইছোঁ আৰু এইবিলাক চবকে ভাগ ভাগ কৰি কৰি বনাই দিয়া হৈছে আৰু অঁ অসুবিধা তেনেকৈ অলপতো হৈছে বাৰু এই কাপোৰ চাপোৰৰ কাৰণে এপ্লিকেশ্যন এখন ন আপোনালৈ অঁ ঠিক আছে বাৰু তেতিয়া অঁ অঁ আৰু ছাৰ এই ল'ৰা ছোৱালীৰ মানে ল'ৰা ছোৱালীৰ সংস্যাটো অলপ বেছি তাহাঁতৰ মানে কাপোৰ কানিবিলাক মানে ফাটি চিটি মানে শেষ হৈ গৈছে অঁ অঁ ঠিক আছে